হেল্ল' গোলাঘাট শ্যাম চুইটছ হয়নে হয় মই কালি ফোন কৰিছিলোঁ আপোনাৰ বকিয়ালৰপৰা মাধুৰিমা বৰুৱাই কালি মই অৰ্ডাৰ দিছিলোঁ চল্লিছ পেকেট পেকেটলান্সৰ হয় আপুনি চাওঁকচোন ৰেকৰ্ড বুকত কালি অৰ্ডাৰ দিছিলোঁ মই অহাকালিলৈ বুকিং কৰিছিলোঁ অহাকাইলৈ চল্লিছটা পেকেটলান্স অৰ্ডাৰ দিছিলোঁ

হয় মই আজি মানে বিশেষ এটা কাৰণত ফোন কৰিলোঁ কালি চল্লিছ পেকেট অৰ্ডাৰ দিছিলো যে আজি মানে মই দহ পেকেট কমাব বিচাৰিছোঁ মোক টোটেল ত্ৰিছ পেকেট লাগে আপোনালোকে হয় আপোনালোকে কৰকচোন মানে মোক আৰু মই যদি চল্লিছ পেকেট আনোঁ মোৰ মানে হয় বহুত লোকচান হ'ব মোৰ মানে আপোনাৰ আলহী কমি গৈছে বিশেষ কাৰণত মানে দছজন আলহী আহিব নোৱাৰে সেইকাৰণে হয় সেইকাৰণে কমাব বিচাৰিছোঁ দহ পেকেট হয় মই কালি এডাভান্স দি থৈছোঁ হয় আধা পইচা দিয়া আছে হয় হয় হয় নহয় নহয় আপোনালোকে চাওক বুজি পাওক কথাটো মোৰ এনেই লোকচান হোৱাতকৈ মই সেইটো কাৰণে আপোনালোকক মানে অহাকালিলৈহে মোক লাগে মই হয় লোকচান হোৱাতকৈ মই আপোনালোকক আগতীয়াকৈ ফোন কৰি দিছোঁ আপোনালোকৰতো পেকিং হোৱা নাই পঠিয়াই দিয়া নাই সেইকাৰণে মই মানে কেন্সেল কৰিছোঁ এতিয়াই ফোন কৰিছোঁ মানে আপোনালোকে পাৰিবতো এইটো এটা কাম কৰক আপোনালোকে মই চল্লিছ পেকেট দিছিলোঁ তাৰে দহ পেকেট কেন্সেল কৰিছোঁ এই ত্ৰিছ পেকেটত আৰু দুটা দুটা মিঠাই এড কৰি দিয়ক মই তিনিবিধ মিঠাই দিছোঁ তিনিবিধ মিঠাই আপুনি পাঁচবিধ পাঁচবিধ মিঠাই ভৰাই দিয়ক

মই আধা পইচা দিয়া আছে হয় আপুনি ৰেকৰ্ড বুক চেক কৰিব তাত মই তিনি হাজাৰ পইচা আপোনালোকক দিলোঁ আৰু কিমান হয় মোক এতিয়া হোৱাটছ আপ কৰি দিব আপোনালোকে ধন্যবাদ দেই বেয়া নাপাব আপোনালোকে মই মানে হয় আগতীয়াকৈ সেইটো কাৰণে কৰিছোঁ আপোনালোকৰো যাতে লোকচান নহয় মোৰো লোকচান নহয় হয় বেয়া নাপাব অঁ কাইলৈ মই অঁ অঁ কাইলৈ আপোনালোকে এইটো কৰি দিব আৰু তিনিবিধ মই দিছিলোঁ পাঁচবিধকৈ পেকেট কৰি দিব হয় মোৰ মানুহে ৰাতিপুৱা গৈ লৈ আহিব হয় মোৰ ঘৰৰ মানুহ যাব ঘৰৰ মানুহে গৈ পেলাই লৈ আহিব দহটা বজাত আপোনালোকে খালি ৰেডি কৰি ৰাখিব সোনকালেই লাগিব মোক দহটামান বজাত ৰাতিপুৱা দহটামান বজাত আনিবলৈ যাব হয় ধন্যবাদ মোক আপোনালোকে হেৰি এই পইচাৰ হয় বিলটো পঠাই দিব মই আপোনালোকক এই অনলাইন যোগে পে' কৰি দিম ঠিক আছে ধন্যবাদ বেয়া নাপাব